হেল্ল' হেল্ল'

হেল্ল' মই বজাৰত আছিলোঁ ৰ'বা অলপ বজাৰ কৰ্বা আইছোঁ মাত নেদাকে আহে মানে তুমিচোন মুখখন ফুলাই আছলা ছ' মই মাতা মাতা নাই আৰু সুধব' লাগে মানে মইটো তোমাক সুধচিলোৱে মই তোমাক কি ধুনীয়াকে সুধলোঁ বোলে চিনেমা এখন চাবা যাওঁ ব'লা তুমিহে নিজে নাযাওঁ বুলি কৈছা আৰু নি নিজে নাযাওঁ বুলি কোৱাৰ নাজাওঁ বুলি কৈ তুমি মুখখন ফুলাইছা মই চিনেমাখন চাবা যাব লগ ধৰা কাৰণেহে সেইকাৰণে মই ভাবলোঁ কি তোমাৰ খং উঠি থকাতকৈ মই গুচি আহোঁ যিয়ে নহওক ন' তুমি সেইকা যিয়ে নহওক ন' সেইকাৰণে খং কৰ্চা ন' সেইতো মই পিছত হে ক'লোঁ সেইগিলাক সেইগিলাখান কৈ থাকি লাভ নাই এতিয়া আৰু সদায় সদায় মই কাজ্যা কৰ্ছোঁ নে ফাৰ্ষ্ট তুমি কাজ্যা কৰ্ছা কোৱাচোন অলপ অলপমান অলপমান অলপমান অলপমান খং চং সম্বৰণ কৰি চল্বা লাগে নাজ্না নেকি সেইটো কথা এ সেইটো সেইদিনাখন তুমি এতিয়া জতু জতুৱাঠাঁচ মাতি কিনি মোক মোৰ লগত কাজিয়া কৰ্লি নহয় গম পাইছ' এতিয়া মই বজাৰত বজাৰ এতিয়া মই বজাৰত আইছোঁ তোমাৰ খং উঠি থকাৰ কাৰণে বজাৰত মই আইছোঁ ধুনীয়াকৈ হে মাংস কিনবা আইছোঁ তুমি ভাল পোৱা ছাগালী ছাগলী মাংস কিন্বা আইছোঁঁ আৰে মাংসটো মই বনাম মই কিনবা আইছোঁ আৰু শুনিছ না মই ভাবছোঁ কি মই ভাবছিলোঁ কি মই ভাবিছিলোঁ কি তোমাক ছাৰপ্ৰাইজ দিম তোমাক আহি পেলাই মই সেনেকৈ ভাবছিলোঁ সেইদিনাখন নহয় আৰু আৰু শুনা শুনা হেল্ল' শুনা মই ধুনীয়াকৈ মাংস লৈ যাম মই নিজে বনাম এতিয়া খংটো কমোৱা আৰু হ'ব দে কিমান কাজিয়া কৰি থাকবা অঁ দে